ছ'চিয়েল মিডিয়া আৰু ফটোগ্ৰাফী ছ'চিয়েল মিডিয়া অহাৰ কাৰণে আমাৰ এটা খুব ভাল হৈছে এটা চাইডে ভালো হৈছে এটা চাইডে বেয়াও হৈছে এতিয়া আমি ফটোগ্ৰাফী বুলি ক'লে আমি এখন ভাল ফটো এখন যদি মাৰি আমি ছ'চিয়েল মিডিয়াত যদি দি দিওঁ সেইখন ফটো চাই আমি চালে মানুহে দহজনে যদি চাই তাৰপৰা হয়তো আমি দহজনৰ পৰা আমি পাঁচ ছয় জনৰ পৰা হয় আমি আকৌ নতুন এটা কাম আমি পাওঁ আৰু এটা যদি ভিডিঅ' দিওঁ সেই ভিডিঅ'টো যদি ছ'চিয়েল মিডিয়াত বহুত মানুহে চাই চাই চাই চাই চাই থাকে তাৰপৰা আমাক কণ্টেক কৰে সেই কণ্টেক মতে আমি আকৌ নতুনকে মানে কিছুমান ভিডিঅ' আকৌ আমি বনাব পাৰোঁ মানে আপডেট দিওঁ তাৰপৰা আমাৰ মানে সুবিধা হয় আমাৰ কাৰণে সুবিধা হৈছে তাৰ পাছত